মই যোৱা সপ্তাহত কুৰ্তি এটা কিনিছিলোঁ কুৰ্তিটো পিন্ধি বৰ বেয়া পালোঁ কাপোৰটো ভাল নহয় ভাল বুলিয়ে কিনিছিলোঁ কিন্তু ভাল নহয় পিছত এতিয়া ধুইছোঁ ধুই দিয়াৰ লগে লগে ৰং গৈছে আৰু মানে পিন্ধি একো ভাল লগা নাই